এ তোক বহুতদিন লগেই পোৱা নাই এ এই আছোঁ ৰ মই অ' বৰপেটাতে আছোঁ

এ টাইম পা নাই এই গুৱাহাটীৰ পৰা আহিলো সিদিনা জুবিনৰ ফাংচন চাই ৰ অ' তই চাব নগ'লি অ' অলপ অ' হয় নেকি

অ' গান চান গাই চিনেমা তিনেমা কৰে বঢ়িয়া অ' চাব লাগিব চাব লাগিব অ' চাব লাগিব চাব লাগিব কৰিব লাগিব

অ' ছাৰক ক'লে হ'ল ইমান গান ইমান অ অৱদান দিছে অসমৰ কাৰণে বহুত মা মানুহৰ নাম কৰিছে অ' মানুহক হেল্প ছেল্প কৰি থাকে কেঞ্চাৰ ছেঞ্চাৰ পেছেণ্টক হেল্প কৰে পইচা চইছা দি বহুত কিবা কিবি কৰিছে সেয়ে ত জুবিন গাৰ্গ মানুহটো ভাল ন গান চান বঢ়িয়া গায় ঘৰতে আছোঁ অ' জুবিন আহিব আহিব আহিব কোনোবা দিনা সেইবাৰ নাহিছিল আৰু আহিব দুহাজাৰ একৈছত নাহিছিল অ' অ' দে হ'লি মোৰো এটা কাম আছে দে অ' দে হ'লি দে